মই ইস্কু ড্ৰাইভাৰটো বহুত ভাল ইস্কু ড্ৰাইভাৰটো মই বাইকত লৈ ফুৰোঁ বাইকতো বহুত সুবিধা হয় কিছুমান প্ৰবলেম দিলে যেনেকৈ এক্সেলটো ক'ৰবাত চিঙিলে খুলিবৰ কাৰণে সুবিধা হয় বা ঘৰত থাকিলে ঘৰতো কিবা চুইচ বৰ্ড বা কিবা বেয়া হ'লেও বহুতখিনি কামত সুবিধা হয় বেলেগ বস্তুবিলাকতো ইউজ কৰিব নোৱাৰি ইস্কু ড্ৰাইভাৰটো হ'লে পটককৈ কৰিব পাৰি তেনেকৈ ইস্কু ড্ৰাইভাৰটো বহুত ভাল বহুত ঘৰৰ সুবিধা বা ক'ৰবাত ঘূৰিব গ'লেও কিবা গাড়ী চাৰিটো বহুত সুবিধা হয় এইটো লৈ থাকিলে